আমাৰ নগাঁও অঞ্চলটোত বিশেষকৈ জনগোষ্ জনজাতিসকল বা জনগোষ্ঠীয় অঞ্চলটোৰ ভিতৰত জনগোষ্ঠীসকলৰ ভিতৰত লালুঙসকলৰ বসতিটোয়ে মানে বিশেষকৈ স্থান বা প্ৰাধান্য লাভ কৰে তাৰোপৰি জাজৰী অঞ্চলত লালুঙসকল থাকে ইয়াৰ উপৰি মৰিগাঁৱৰ দাত দাঁতীয়া দাঁতি কাষৰ দাঁতি কাষৰীয়া অঞ্চলবোৰতো থাকে জন জনগোষ্ঠীসকলৰ বস বাসস্থান বা বসবাস কৰি আছে আৰু কামপুৰ অঞ্চলতো আমাৰ জনগোষ্ঠীয়সকলৰ বাসস্থান বাস বাসস্থান বুলি আমি ক'ব পাৰোঁ ইয়াৰ উপৰিও আমাৰ দবকাৰ দাঁতিয়ালসকলৰ লগতে আৰু কাৰ্বিসকলৰ বাসস্থানো আছে তাত এই জনগোষ্ঠীসকলৰ ৰীতি নীতি সংস্কৃতি এতিয়াও তেওঁলোকৰ স্বকীয়তা বজাই ৰাখি আছে ইয়াৰ উপৰি নগাঁও অঞ্চল নগাঁও অঞ্চলটোত কোচ ক কলিতা বামুণ ডোম আদি লোকসকলো বসবাস কৰি আছে এওঁলোকে গোটেই জাতি জনগোষ্ঠীয়ে মিলি সমিলমিলেই বসবাস কৰি আছে আৰু ইয়াতে এটা ঐক্য স্থাপন হৈছে ইয়াত এটা নতুন এটা উপভাষাৰ সৃষ্টি হৈছে এই গোটেই জাতি জনগোষ্ঠীৰ মিলমিলৰ মাজত যি সংস্কৃতিৰ সৃষ্টি হৈছে তাৰ সমন্বয় হিচাপেই যি এক উপভাষাৰ সৃষ্টি হৈছে সেইটোৱে মধ্য অসমৰ উপভাষা হিচাপে স্বকীয়তা বহন কৰি আছে এই নগাঁও আৰু মৰিগাঁও নগাঁও আৰু মৰিগাঁও অঞ্চলটোক সেইবাবে মধ্য অসমৰ মানে এই যি ভাষা ভাষা সংস্কৃতি ভাষা সংস্কৃতিক মানে ধ্বজা বহন কৰি থকাৰ এক মানে ৰূপ বুলি আমি ক'ব পাৰোঁ এইখিনিয়ে আমাৰ সংস্কৃতিক এক সংস্কৃতিক ভঁৰালটোৱে একপ্ৰকাৰে চহকী কৰি ৰখাত অসমক অসমক বা অসমীয়াক এক নতুন ভূমিকা প্ৰদান কৰি আহিছে